পৃথিৱীৰ প্ৰত্যেক জাতিৰ মানুহৰে একোটা নিজৰ ভাষা আছে সেই ভাষাক মানুহে নিজৰ অত্যন্ত আপোন ভাষা হিচাপে ব্যৱহাৰ কৰে বহুতৰ বাবে এই ভাষাবোৰ মাতৃভাষা বহুতৰ বাবে মাতৃভাষা নহ'লেও আঞ্চলিক ভাষা হ'লেও এ অঞ্চলটোৰ জনসাধাৰণৰ মাজত প্ৰচলিত ভাষাৰ গুৰুত্ব হিচাপে অনুভৱ কৰি সেই ভাষাক নিজৰ বুলি গণ্য কৰি পেলাই ব্যৱহাৰ কৰে অসমীয়া মানুহে তেওঁলোকৰ নিজৰ পৰিচয়ৰ বাবে নিজৰ ভাষা ব্যৱহাৰ কৰে আৰু এই ভাষা অসমীয়া বুলি বুকু ফিন্দাই ক'ব পৰাকৈ ব্যৱহাৰ কৰি অহা বহু অসমীয়াৰ উদাহৰণ বিশ্বৰ দৰবাৰত জিলিকি আছে আপোনালোক সকলোৱে জানে আমাৰ অসমীয়া ভাষা অন্য ভাষাৰ তুলনাত হীনমান্য ভাষা নহয় অসমীয়া ভাষাৰ পৰিচয় আছে অসমীয়া ভাষাৰ নিজস্বতা আছে অসমীয়া ভাষা প্ৰাচীন ভাষা অসমীয়া ভাষাই বহু বছৰ বহু যুগ অতিক্ৰম কৰি আহি বৰ্তমান সময়ত উপনীত হৈছেহি এনে গজগজীয়া ভাষা যাৰ ব্যাকৰণ আছে যাৰ সাহিত্য আছে যি ভাষাৰ মাধ্যমেৰে সাংস্কৃতিক জীৱন পৰিক্ৰমাৰ পৰিচয় সকলোৱে অনুভৱ কৰিবলৈ আমি বাইক আশা কৰোঁ দেখোঁ তেনে ভাষা নিজৰ ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ পোৱাটো সৌভাগ্যৰ বিষয় কোন এনে মানুহ আছে যি নিজৰ ভাষাটোক আনৰ বুলি ক'বলৈ বা পৰৰ বুলি ক'বলৈ বা নিজৰ ভাষাক লৈ গৌৰৱ কৰিবলৈ টান পায় তেনে মানুহ আছে বুলি মই নাভাবোঁ কাৰণ আজি প্ৰতিজন অসমীয়াই তেওঁলোকৰ ভাষাটোৰ কাৰণে বিভিন্ন সময়ত অনেক ত্যাগ স্বীকাৰ কৰি আহিছে আমাৰ অসমতে অসমীয়া ভাষাক যেতিয়া বিপথে পৰিচালিত কৰিব পৰা কৰাৰ ব্যৱস্থা এটা ওলাইছিলে এসময়ত এনে সময়ত ভাষা আন্দোলন হৈছিলে নিজৰ ভাষাটো ৰক্ষা কৰিবৰ কাৰণে আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ যি মৰ্যদা লাভ কৰিছে ইয়াৰ কাৰণে এক দীঘলীয়া সংগ্ৰামী পৰিক্ৰমা জড়িত হৈ আছে এইখিনি কথা সকলো মানুহে নাজানিলেও অন্ততঃ শিক্ষিত চামটোৱেটো জানে আৰু যিসকল আমাৰ গ্ৰাম্য অঞ্চলৰ ভিতৰুৱা অঞ্চলত থকা মানুহ তেওঁলোকেতো অসমীয়া ভাষাৰ বাদে আন ভাষা নকয় গতিকে তেওঁলোকৰ ভাষাৰ মাধ্যমেৰে গৌৰৱ কৰিবৰ স্থল কেৱল অসমীয়া ভাষা আৰু আৰু যিসকল শিক্ষিত মানুহে অসমীয়া ভাষাক ব্যৱহাৰ কৰে আমি দেখোঁ তেওঁলোকৰ লিখাৰ তেওঁলোকৰ পঢ়া শুনাৰ ভাষা অসমীয়া পিছত গৈ তেওঁলোকে উচ্চ শিক্ষা আহৰণ কৰিবলৈ যোৱাৰ সময়ত অনেক ভাষা ল'ব পাৰে কোনোবাই পৰৱৰ্তী সময়ত ইংৰাজী শিকিছে ইংৰাজী ভাষাত অধ্যয়ন কৰিছে হিন্দী লৈছে অন্য ভাষা লৈছে

সেই ভাষা কোৱা মানুহ কেনে পৰ্যায়ৰ হ'ব পাৰে তেওঁৰ ভাষাই যদি নাই তেওঁ কি ভাষাত তেওঁৰ মাত ফুটিলে এনেকুৱা কিছুমান প্ৰশ্ন আৰু অৱতাৰণা হোৱাৰ সম্ভাৱনা আছে গতিকে আমি ইমানবোৰ বিতৰ্কৰ মাজুলী আমি যাবৰ কোনো প্ৰয়োজন নাই মাত্ৰ এটা কথা আমি সকলোৱে জানো যে অসমীয়া বুলি কোৱা মূল দাবীটোৰ মূলতে হ'ল ভাষাটো অসমীয়া বুলি কাক ক'ম আমাৰ অসমীয়া ভাষা অসমীয়া সংস্কৃতিৰ মাধ্যমেৰে নিজস্ব পৰিচয় দিব পৰাসকলেই অসমীয়া এনেকৈ অসমীয়া মানুহে যেতিয়া নিজকে অসমীয়া বুলি কয় তাৰ অৰ্থটো এইটোৱেই যে তেওঁ নিজৰ অসমীয়া ভাষা অসমীয়া সংস্কৃতি নিজৰ ইতিহাস নিজৰ পৰম্পৰা তেওঁৰ খিলঞ্জীয়া জীৱন পৰিক্ৰমা আছে এনে এক পৰিচয় লগত লৈ ফুৰিব পৰাজন সঁচা অৰ্থত অসমীয়া গতিকে তেওঁৰ নিজৰ সদায় পৰিচয় দিয়াৰ প্ৰথম পদক্ষেপটো হ'ল তেওঁ অসমীয়া ভাষা কয় তেওঁ অসমীয়াত তেওঁ লিখা পঢ়া কৰে তেওঁ মাতৃভাষা অসমীয়া এই ভাষাই তেওঁ সদায় ওপৰত তুলি লৈ ফুৰিছে আৰু সেইকাৰণে ভাষা জননী বুলি যে কওঁ বা আমাৰ মাতৃসম ভাষাটো মাতৃ মাতৃভাষা আমি মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হোৱাৰ পিছত যি ভাষা শিকোঁ মাতৃগৰাকীয়ে যি ভাষা কয় পিতৃয়ে যি ভাষা কয় সেই ভাষাকেই শিকোঁ সেইকাৰণে মাতৃভাষা এনেহেন মাতৃভাষা অসমীয়াক কৰিবলৈ পোৱাতো হোৱাটো আমাৰ কাৰণে সৌভাগ্যৰ বিষয় আৰু এই অসমীয়া ভাষাৰ মাধ্যমেৰে আমি আমাৰ ৰাজ্যখনত পঢ়া শুনা কৰিছোঁ আৰু আমাৰ দেশৰ যিবোৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় সেই কেন্দ্ৰীয় বিশ্ববিদ্যালয়বিলাকতো অসমীয়া ভাষা এটা ভাৰতীয় ভাষা হিচাপে ভাষাবিলাকৰ ভিতৰত অসমীয়া ভাষাৰো জ্ঞান অধ্যয়ন হয় সুবিধা আছে পাঠদান চলে আৰু এনে এক ভাষাৰ মাধ্যমেৰে গৈ আমাৰ বহুজন আগৰ পৰা এতিয়ালৈকে বহুজন গুণী জ্ঞানী মহান পণ্ডিতে আমাৰ নিজৰ পৰিচয় দিব পৰাকৈ এটা ভেঁটি তৈয়াৰ কৰি থৈ গৈছে আমাৰ অসমীয়া ভাষাত অধ্যয়ন কৰা পণ্ডিতসকলে অসমীয়া ভাষাত লিখা পঢ়া কৰা অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা পণ্ডিতসকলে আমাক যিবোৰ অৱদান দি থৈ গৈছে সেই অৱদানবিলাক লৈয়েতো আমি অসমীয়া গতিকে এনেহেন এটা সৌভাগ্যশালী জাতিৰ পৰিচয় আমাৰ আছে যি আমি অসমীয়া ভাষাটোক আমাৰ মান্য ভাষা হিচাপে ব্যৱহাৰ কৰি মাতৃভাষা হিচাপে ব্যৱহাৰ কৰি আজিলৈকে আমাৰ শিক্ষা ব্যৱস্থাটো আমাৰ সাহিত্য চৰ্চা আমাৰ সংস্কৃতিৰ পৰিক্ৰমা চলি আহিছে গতিকে মানুহে নিজৰ পৰিচয় দিবলৈ যাওঁতে নিজৰ ভাষাটোৰ কথা কয় আমি আমাৰ পৰিচয় দিবলৈ যাওঁতে আমি অসমীয়া ভাষাৰ কথা কওঁ আমি আমাৰ ভাষাটোৰ কথা ক'বলৈ গৈ আমি গৌৰৱ কৰোঁ কাৰণ অসমীয়া ভাষা এটা দোৱান নহয় অসমীয়া ভাষা এটা খিলঞ্জীয়া জাতিৰ স্থায়ী ভাষা যাৰ ব্যাকৰণ আছে যাৰ সাহিত্য আছে অকণমান আগতে মই এই কথাটো কৈ আহিছোঁ যাৰ ভাষা ব্যাকৰণ আছে যাৰ সাহিত্য আছে যি ভাষাৰ মাধ্যমেৰে সাংস্কৃতিক বিভিন্ন দিশবিলাক চৰ্চা হয় সেই ভাষা সঁচাকৈয়ে অন্য ভাষাৰ উন্নত ভাষাৰ সমপৰ্যায়ৰ ভাষা বা বহু ভাষাতকৈ অসমীয়া উচ্চ পৰ্যায়ৰ ভাষা বুলি ক'লেও ভুল কৰা নহ'ব এনে ভাষাৰ আমাৰ মাধ্যমেৰে আমি সাহিত্য কৰিছোঁ লিখা মেলা কৰিছোঁ আমি নিজেও পঢ়িছোঁ আনৰো পঢ়িছোঁ আমাৰ অসমীয়া ভাষাৰ মাধ্যমেৰে আমি যেতিয়া পঢ়া শুনা কৰিছিলোঁ আমি ব্যাকৰণ পঢ়িছিলোঁ অসমীয়া ভাষাৰ মাধ্যমেৰে আমাৰ ডাঙৰ ডাঙৰ পণ্ডিতসকলে আমাক দি থৈ যোৱা অৱদানবিলাক আমি পঢ়া শুনা কৰিছোঁ আমাৰ মনত আছে যিবিলাক আমাৰ জীৱন কালত মনত থাকি যাব তেনেকুৱা ধৰণৰ বাক্য শব্দ কাহিনী আমাৰ মনত ৰৈ গৈছে সেইবোৰ অসমীয়া ভাষাৰ মাধ্যমতেই তেওঁলোকে লিখি থৈ গৈছে আৰু এতিয়া নৱপ্ৰজন্মই আমাৰ পঢ়া শুনা কৰোঁতে অন্য ভাষাবিলাকো শিকিছে এইটো ভাল কথা ভাষা যিমানেই শিকিব সিমানেই আমাৰ জ্ঞান বৃদ্ধি হ'ব সেইবুলি এইটো নহয় যে অন্য ভাষা শিকিবলৈ যাওঁতে নিজৰ অসমীয়া ভাষাটো এৰি থৈ যাব লাগিব সেইটো নহয় তেও অসমীয়া শিকাৰ উপৰিও আমি অন্য ভাষা শিকি আমাৰ জ্ঞান বৃদ্ধি কৰিব লাগে আৰু অসমীয়াক আমি নিজৰ ভাষা হিচাপে ব্যৱহাৰ কৰি গৌৰৱ অনুভৱ কৰিব লাগে